মই আন এটা চুৱেটাৰ কিনিছিলোঁ বজাৰৰ পৰা কমদামী চুৱেটাৰ যদিও একেবাৰে মানে সাংঘাতিকভাৱে বেয়া আৰু এদিন ধুই দিয়াৰ পিছতেই চুৱেটাৰটো ৰং গ'ল আৰু বৰ দীঘল হৈ গ'ল এতিয়া চুৱেটাৰটো মোৰ সমস্যা হৈছে কাৰণ যি পইচা প্ৰায় পোন্ধৰশমান টকা সোমাল আৰু এতিয়া ঘূৰাই ল'ব নলয় ঘূৰাই দিব নোৱাৰি গতিকে সমস্যাত পৰিছোঁ